হেল্ল' এই ফোনটো ওবেৰ এজেঞ্চিত লাগিছেনে হয় মই আপোনালোকৰ এজেঞ্চিৰ নিয়মীয়া গ্ৰাহক মই প্ৰায়ে আপোনালোকৰ এজেঞ্চিৰ পৰা কেব বুক কৰোঁ আজি মোৰ পৰিয়ালৰ কেইজনমান আলহী আহিব গতিকে মই আগতেই কৰাৰ দৰে এইবাৰো আপোনালোকৰ এজেঞ্চিৰ পৰা কেব এখন বুক কৰিব বিচাৰিছোঁ আলহী আলহীকেইজন গুৱাহাটীৰ ফতাশিল আমবাৰীৰ পৰা শোণিতপুৰলৈ আহিব গতিকে আপোনালোকৰ সৈতে কেব খনকলৈ দৰ দাম কৰিব বিচাৰিছোঁ যিহেতো মই আপোনালোকৰ নিয়মীয়া গ্ৰাহক গতিকে মই আশা কৰোঁ আপোনালোকৰ এজেঞ্চিটোৰ পৰা কিছু টকা ৰেহাই পাম তেতিয়া আগলৈয়ো আপোনালোকৰ এজেঞ্চিৰ নিয়মীয়া গ্ৰাহক হৈ থাকিম